আমাৰ বাৰীত বহুতো বন দৰৱ আছে তাৰ মাজত মই খুব বেছি পাঁচ ছটামান বন দৰৱৰ নাম জানোঁ আৰু মানে সেই পাঁচ ছটা বিষয়ে আপোনালোক মানে ক'ম বুলি ভাবিছোঁ আৰু এতিয়া প্ৰথমটো হ'ল তুলসী তুলসীটো আমি কাহ হ'লে মানে ব্যৱহাৰ কৰোঁ যেনেকৈ সৰু ল'ৰা ছোৱালীবোৰ কাহ হ'লে আদা অকণমান দিওঁ আদা আৰু আদা তাৰপিছত মৌ জোল তাৰপাছত তুলসীটো অকণমান থেতালি মানে তিনিটা মানে মিক্স কৰি যিটো অলপ ৰস ওলাব সেই ৰসটোৱে মানে সৰু ল'ৰা ছোৱালীক কাহ হ'লে আমি সৰু ল'ৰা ছোৱালীক খাবলৈ দিওঁ আৰু মানে কাহ কাহ হয় মানে মই প্ৰমাণ পোৱা আৰু মানে মোৰ ল'ৰাটোকো তেনেকৈ হৈছিলে আৰু মই খুৱাই মেলি মানে বহুত আৰাম পালোঁ তাৰপিছত দুই নম্বৰতে হ'ল দুপৰটেঙা দুপৰটেঙা মানে আগতে মোৰ ঘৰত নাছিলে আৰু মই বেলেগৰপৰা আনি ৰুলোঁ আৰু এতিয়া ধুনীয়াকৈ হৈছে কিন্তু আজিলৈকে মই দুপৰ দুপৰ টেঙা মানে ব্যৱহাৰ কৰি পোৱা নাই আৰু দুপৰটেঙাটো মানে এই কিডনি ষ্টন হ'লে মানে খাই বুলি জানোঁ আৰু মানুহৰ মুখত শুনোঁ সেইবাবে আৰু আনি মেলি ধুনীয়াকৈ ৰাখি থৈছোঁ কাৰণ বহুতৰ প্ৰয়োজন হ'ব পাৰে ন সেইবিলাক ঔষধি গুণ থকা বস্তু আৰু সেইকাৰণে আনি মেলি মানে দৰকাৰ হওক নহওক মই আনি মেলি লগাই থৈছোঁ তেতিয়া মানুহ মানে এনেকুৱা হয় কেতিয়াবা মানে আপুনি বিচাৰিলেও মানে কিছুমান এনেকুৱা হৈ গৈছে যে আজিকালি পাবলৈ নাই বন দৰৱ সেইকাৰণে আমি যিবিলাকো জানোঁ চিনি পাওঁ সেইবিলাক ভাবোঁ আৰু আমাৰ ঘৰত লগাই থোৱাই ভাল আৰু তাৰপিছত তাৰপিছত আকৌ এটা আছে দোৰোণ বন দোৰোণ বনটো মানে কোৱা শুনোঁ আৰু যে দোৰোণ বন মানে এনেকৈ কেঁচা কেঁচাকৈ মানে ৰসটো বোলে এনেকৈ নাকত লগায় এই এই চাইনাচাইটিছৰ বেমাৰৰ পৰা মানে বাচিব পাৰি বুলি এনেই ভাল হয় তেনেকৈ শুনিছোঁ আৰু মই মানে ভালকৈ নাজানো কিন্তু সেইটো এটা বন দৰৱ বুলি জানোঁ আৰু মানুহে আকৌ ভাজিও খায় দেই মানে এই দুপৰ হেৰিটো কি বুলি কয় দোৰোণ বনটো মানুহে এনেকৈ শাক বুটলি মেলি ভাজি খায় মানে ভাজি খালেও ভাল চাগে মই ইমান ভালকৈ নাজানো কিন্তু তাৰ ঔষধি গুণ আছে বুলি মই ভাবোঁ আৰু মানে তাৰপিছত সিজু গছ সিজু গছ আকৌ সিজু গছো মোৰ একেই তেনেকুৱাই হৈছিলে সিজু গছ মোৰ মানে এজোপা আছিলে তাৰপাছত মাজতে মৰিবলৈ ধৰিছিলে মৰিবলৈ ধৰাৰপৰা তাৰপৰা এটোকোৰা আনি মেলি মই যেনেতেনে বচাই আজি অলপ ওখ হৈছে আৰু সেইটো তেনেকৈ ৰাখিছোঁ কাৰণ সেইটো ৰখাৰ কাৰণ এটা আছে সেইটোও বোলে ঔষধি গুণ আছে বুলি মই জানিব পাৰিলোঁ আৰু জানিব পৰাৰপৰা মই ভাবিলোঁ যে সেইটো আমি সংৰক্ষণ কৰি ৰাখি থোৱাই ভাল হ'ব কাৰণ কেতিয়া মানুহক প্ৰয়োজন হ'ব ঠিকান নাই আগতে মানে সেই সিজু গছটো যেতিয়া আছিলে তেতিয়া ডাঙৰ আছিলে তেতিয়া মানে কি হয় মানুহবিলাকে আহে মানে বিচাৰে আৰু পাতবিলাকো বোলে কিবা কাহৰ কাৰণে সিজুপাত কেনেকৈ খুৱাই মই বিশেষকৈ নাজানো কিন্তু সেই সিজুপাত বোলে ভাল বুলি কোৱা শুনোঁ পাতবিলাক লৈ যায় তাপাছত আকৌ এই মানে এই যে আঙুলিত এনেকুৱা কি বুলি ক'ম এই কিবা পমা বুলি কয় নেকি বেমাৰটো আঙুলিত মানে বুঢ়া আঙুলিত হয় নেকি অকণমান ফুলি যায় তেতিয়া আকৌ কি হয় সেই বুঢ়া আঙুলিত হয় যে তাত বোলে সেই সিজু গছৰ এটুকুৰা কাটি আনি এনেকৈ লগাই দিলে লডাই লগাই কেনেকৈ কৰে মই সেইবাণ নাজানো আৰু খালি মানে শুনোঁ আৰু মানুহৰ মুখত যে তেনেকৈ কৰিলেও ভাল হয় সেইকাৰণে ভাবোঁ সিজু গছো মানে এটা মানে ঔষধি গুণ আছে বুলি আৰু ভাবোঁ আৰু মানে মোক তাৰপিছত মানিময়ে মানিমুনিটো সকলোৱে জানে যে মানিমুনি মানে পেটৰ কাৰণে কিমান ভাল মানিমুনি এনেও খাব লাগে মানুহে মাজে সময়ে আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালীকো এনেকৈ খোৱাব লাগে আৰু মানে মানিমুনি মানে মানে এনেও খাব পাৰি যে কিবা এটা বেমাৰ হৈছে বুলিয়ে খুৱাইছোঁ বা তেনেকৈ নহয় যে মানিমুনি মানে মাজে সময়ে খাই থাকিব লাগে তাৰপিছত টেঙেচি টেঙা টেঙেচি টেঙাতো এটা ঔষধি গুণ আছে পেটৰ অসুখ কিবাকিবি হ'লে মানে পেটৰ কিবা বেমাৰ থাকিলে মানে সেয়া টেঙেচি টেঙা খোৱাই বুলি জানোঁ বা আৰু বাচ্ ইমানখিনিৰ বিষয়ে জানোঁ আৰু আৰু আছে বহুতো বন দৰৱ তেনেকুৱা কিন্তু মই ইমানবিলাকৰ নাম নাজানো যে সেইকাৰণে এতিয়া মানে যিকেইটা জানিছোঁ তাকে কৈছোঁ আৰু বাৰু হ'ব